মোৰ সকলোৰে সৈতে আহাৰ গ্ৰহণ কৰি বহুত ভাল লাগে কিয়নো সমজুৱাভাৱে সকলোৰে লগত খাই পেলাই এনেও মনৰ এটা তৃপ্তি লাগে ভাল লাগি থাকে সকলোৱে একেলগে খালে মানে ভাত পানী মই দুপৰীয়া ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ আলহীক মানে মানুহ মাতিছোঁ নিমন্ত্ৰণ কৰিছোঁ কোনবোৰ সময় বুলি ক'লে বিশেষকৈ বন্ধ সময়বোৰতে মতা হয় বা যিকোনো ধৰণৰ উৎসৱ অনুষ্ঠানৰ সময়ত অফিচ অফিচ বা স্কুল কলেজ সকলো বন্ধ থাকে তেনেকুৱাতে আলহীক মাতোঁ আৰু আমন্ত্ৰণ কৰিছোঁ মই তেনেকুৱা বন্ধৰ সময়ত আমি নিজেও ঘৰত থকা হয় আজৰি হৈ থকা হয় আৰু বিশেষকৈ এই দেওবাৰ বা দেওবাৰবোৰতো মতা হয় আলহীক দেই দেওবাৰবোৰতো যিহেতু বন্ধ থাকে ওচৰ পাজৰৰ আলহী পটককৈ আহি ঘূৰি যাব পাৰে বহুত মানুহ একেলগে খোৱাৰ অভিজ্ঞতাটো বহুত আছে বিশাল অনুষ্ঠানতটো খাই বহুত ভাল লাগে বিশেষকৈ বিয়া বাৰুতো খায়েই থকা হয় ধৰ্মীয় অনুষ্ঠানতো মই আহাৰ গ্ৰহণ কৰি পাইছোঁ বিভিন্ন ধৰণৰ মন্দিৰত ভোগ আগবঢ়াই বা পায়স দিয়ে এইবিলাক খাই যথেষ্ট ভাল লাগে বিয়াতো আৰু যথেষ্ট বিশাল আয়োজন বিয়াত বহুত মানুহ লগ হয় কেতিয়াবা লাজো লাগে বাৰু খাবলৈ বহুত মানুহৰ আগত বিয়াতো গাঁৱ গাঁৱলীয়া অঞ্চলত বা গাঁৱৰ ধৰণেৰে পতা বা টাউনীয়াত বুফেট চিষ্টেমত পতা বিয়া দুইধৰণেৰেই খাই পাইছোঁ বিশেষকৈ গাঁৱৰ বিয়াবোৰেই খাই মই ভাল পাওঁ কাৰণ তাত এটা বেছিকৈ আন্তৰিকতা থকা যেন মোৰ অনুভৱ হয় আৰু গাঁৱৰ বিয়াবোৰতো বৰ অধিক মচলা ব্য়ৱহাৰ নকৰে কিন্তু আজিকালি কৰিবলৈ লৈছে আৰু বিয়াত প্ৰায়ভাগ বিয়াত মই খাই ভালেই পাওঁ কিন্তু আকৌ কিছুমান বিয়াত আৰু মচলা বেছিকৈ ব্য়ৱহাৰ কৰি দিয়ে যে তেতিয়া কেতিয়াবা পেট বেয়া হোৱাৰ অভিজ্ঞতাও আছে নোহোৱা নহয় বুফেট চিষ্টেমতো খাই ভাল লাগে তাততো বিভিন্ন আইটেম থাকে আৰু বহুত আইটেম থাকে তাত খাই ভাল লাগে কিন্তু তাত অলপমান মচলা বা এনেকুৱা ধৰণৰ বস্তুবোৰ বেছি ব্য়ৱহাৰ কৰা হয় আৰু স্বাস্থ্য়ৰ পক্ষে চাবলৈ গ'লে ধৰ্মীয় অনুষ্ঠানত পতা আহাৰবোৰেই অনুষ্ঠানত পতা অনুষ্ঠানত মানে আয়োজন কৰা খাদ্য়বোৰেই খাই ভাল লাগে তাত কাৰণ তাতটো মানে মচলা প্ৰায় ব্য়ৱহাৰ নহয় বুলিয়েই ক'ব পাৰি খুব কম তেল মচলা দি ব্য়ৱহাৰ কৰে সেইবোৰ আমাৰ স্বাস্থ্য়ৰ কাৰণেও যথেষ্ট ভাল স্বাস্থ্য় হানি নকৰে মানে ধৰ্মীয় অনুষ্ঠানত যিসমূহ পূজাৰ ভোগসমূহ আগবঢ়ায় দাৱাতটো পাইছোঁ কাৰণ আমাৰ ওচৰতে মুছলমান মানুহ আছে তালে আমাক খাবলৈ মাতে আমন্ত্ৰণ কৰে তেতিয়াও খাইছোঁ তেওঁলোকৰ তাততো কেক বা যিসমূহ হালোৱা বুলি কয় তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকে বনায় গতিকে খাই ভাল লাগে মই ধৰ্মী ধৰ্মীয় অনুষ্ঠান বা বিয়া বাৰু ওম মুঠতে বিশাল মানুহ লগ হোৱা অনুষ্ঠানত খাই খুব ভাল পাওঁ তাতটো বিভিন্ন চিনাকি মানুহবোৰ লগ পোৱা যায় বহুত দিনৰ পিছতো কিছুমান বন্ধু বান্ধৱীক লগ পোৱা যায় গতিকে খাদ্য়ৰ লগতে মনো ভাল হয় আহে তেনেকুৱা অনুষ্ঠানলৈ গ'লে মানে